মই কোনো চৰকাৰী আঁচনি হিতাধিকাৰী নহয় কিন্তু মই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো আমাৰ আঁচনি এইটোৰ বিষয়ে কিছু অৱগত আছো যিটো চৰকাৰৰ খুব ধুনীয়া এটা আঁচনি যিবিলাক দুখীয়া পৰিয়ালৰ ঘৰৰ অৱস্থা ইমান ভাল নহয় ঘৰবিলাক ভাল ঘৰ নাথাকে তেনেকুৱা ধৰণৰ পৰিয়ালবোৰক সকাহ দিবলৈ চৰকাৰে চৰকাৰৰ তলফৰপৰা আৰ চি চি ঘৰ বনাই দিয়া এইটো বহুদিন আগৰপৰাই স্কিমটো চলি আছিল যদিও কংগ্ৰেছ চৰকাৰৰ দিনত এইটো নামটো বেলেগ আছিল এতিয়া বি জে পি যেতিয়াৰপৰা আমাৰ কেন্দ্ৰীত বি জে পি চৰকাৰ আহে তেতিয়াৰপৰা এইবিলাক বি জে পি চৰকাৰে এইটো নামটো সলাই আঁচনিটো একেই নামটো সলাই দিলে আৰু এতিয়া নাম দিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আগত আছিলে ইন্দিৰা আৱাস যোজনা বুলি এতিয়া নামটো প্ৰধানমন্ত্ৰী আৱাস যোজনা কৰি আৰু ইয়াতে আজিকালি পইচা মানে যিটো অনুদান দিয়া হয় ইয়াৰ পৰিমাণটোও বঢ়াই দিয়া হৈছে যেনেকুৱা আগত আছিলে আঠচল্লিছ হাজাৰ পাঁচশ টকা এই আজিকালি এইটো পয়সত্তৰ হাজাৰ টকালৈকে দিয়া আৰম্ভ কৰিছে এই আঁচনিৰ জৰিয়তে আগতে আঁচনিখনত এটা নিয়ম আছিলে যে আগত বি পি এল বুলি মানে বিল' পভাৰ্টি লাইনৰ এটা কেটাগৰী কৰিছিলে পঞ্চায়তৰ থ্ৰুদি এইবিলাক বাছনি কৰা হৈছিল বিল' প্ৰভাৰ্টি লাইনৰ যিবিলাক ব্যক্তি যিবিলাকৰ চাৰ্টিফিকেট থাকে তেওঁলোকে এইবিলাক এই ধৰণৰ সুবিধাবিলাক পাইছিলে যিটো আজিকালি সেই বিল' প্ৰভাৰ্টি লাইন বোধ হয় সেই ছিষ্টেম নতুনকৈ আৰু এইবিলাক ছাৰ্ভে হোৱা নাই কিন্তু আজিকালি এইবিলাক ৰেচন কাৰ্ড থাকিলে এজন মানুহৰ যদি ৰেচন কাৰ্ড থাকে তেওঁ তেওঁ এই এই আঁচনিটোৰ হিতাধিকাৰী হোৱাৰ বাবে যোগ্য হয় এতিয়া এই আঁচনিটোৰ বৰ্তমান সময়ত যিহেতু ৰেচন কাৰ্ডৰ জৰিয়তে কোনোবা এজন ব্যক্তিয়ে এই হিতাধিকাৰী ইয়াৰ এই আঁচনিটো হিতাধিকাৰী হ'ব পাৰে তো সেই এই আঁচনিখনৰ ছিলেকশচন প্ৰচেছটো এনেকুৱা হয় যে গাঁও এখনৰ ইউনিট মেম্বাৰে যিজন ইউনিট মেম্বাৰ থাকে ইউনিট মেম্বাৰজনে ইউনিট মেম্বাৰজনৰ ওচৰত আপোনাৰ হেৰি আপোনাৰ আবেদনটো জনালে যে মোক এটা ঘৰ লাগে বুলি তো সেই দুখীয়া পৰিয়ালজনৰ তেতিয়া ৰেচন কাৰ্ডখন আছেনে নাই ইউনিট মেম্বাৰজনে সেইটো চাব চাইকেনে যদি তেওঁৰ চব ঠিকেই আছে তেতিয়া তেওঁৰ নামটো যি পঞ্চায়তত যিটো গাঁও সভা হ'ব দুবছৰত দুখন গাঁও সভা হয় সেই গাঁও সভাত ইউনিট মেম্বাৰজনে ইউনিট মেম্বাৰজনে এইটো এপ্লিকেশ্যনটো সেই মানুহজনক ঘৰ লাগে বুলি সেই এপ্লিকেশ্যনটো এই গাঁও সভাত উত্থাপন কৰি গাঁও সভাত এইটো পাছ কৰাই ল'ব গাঁও সভাত পাছ কৰাই লোৱাৰ পিছতেই এই মানুহজনৰ তেতিয়া এই এই প্ৰধানমন্ত্ৰী আৱাস যোজনা যোজনাৰ এজন হিতাধিকাৰী হিচাপে চিলেকশ্যন হয় চছিলেকশ্যন হোৱাৰ পিছত তেওঁ এই পয়সত্তৰ হাজাৰ টকাৰ পোৱাৰ কাৰণে হেৰি হৈ যায় এতিয়া প্ৰথম কথা হ'ল কি তেওঁ এটা কিস্তিতে গোটেইখিনি পইচা নাপায় প্ৰথম কিস্তিত ইটা বালি শিল এইবিলাক পেলোৱাৰ কাৰণে এটা পইচা পায় তাৰ পিছতে ফাউণ্ডেশ্যনৰপৰা হাফ ৱালৰলৈকে এটা পইচা পায় তাৰ পিছত আৰু মূধচৰলৈকে গাঁথি যিটো ইটাৰ গাঁথনি কৰালৈকে তেওঁ এইখিনি পইচা পায় পিছত প্লাষ্টাৰ প্লাষ্টাৰ কৰা চালি দিয়া ৰং কৰা এইবিলাক সম্পূৰ্ণ হোৱাৰ পিছত হিতাধিকাৰীজনে পঞ্চায়তৰ ছেক্ৰেটেৰী হওক বা জেইজনৰ লগতে হওক এটা ফটো উঠাৰ পিছত সেইখন আপলোড দিলে তেওঁ সম্পূৰ্ণ টকা পাই যায় গতিকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে থূলমূলকৈ মই এইখিনিয়ে জানো এই আঁচনিটোৱে মই যিহেতু ইয়াৰ হিতাধিকাৰী নহয় মোকতো একো সহায় মানে মোক মই যি এই সহায় বিষয়ক একো ক'ব নোৱাৰিম কিন্তু আন লোকক যথেষ্ট সহায় কৰিছে এই হিতাধিকাৰী এই আঁচনিটোৱে দুখীয়া যিবিলাক পৰিয়াল যিবিলাকে নিজে ঘৰ বনোৱাৰ ক্ষেত্ৰত তেওঁলোকক এই আঁচনিৰ জৰিয়তে চৰকাৰে ঘৰ বনাই দিছে যিবিলাকে কেঁচা ঘৰত থাকে বাৰিষা কালত তেওঁলোকৰ চালি দিয়ে পানী পৰি তেওঁলোকৰ এটা দুৰ্যোগময় অৱস্থা হয় সেই অৱস্থাৰপৰা এই আঁচনিখনে এনেকুৱা দুখীয়া পৰিয়ালক বচাই ৰাখিছে এই দুখীয়া পৰিয়ালবিলাকে দুখীয়া পৰিয়ালবিলাকে এই আঁচনিৰ জৰিয়তে নিজৰ নিজৰ অসুবিধাসমূহ ঘৰৰ ক্ষেত্ৰত যিবোৰ অসুবিধা আছে এইবোৰ যথেষ্ট দূৰ কৰিবলৈ সক্ষম হৈছে আৰু এইটো এটা গোটেই ভাৰতৰ প্ৰেক্ষাপটত ক'ব লাগিলে এটা এটা ছাকচেছফুল এইটো এটা আঁচনি এই ই যথেষ্ট চাকচেছ হৈছে এই আঁচনিটো

এইখিনিয়ে